বাগিচাখনত যিবিলাক মোৰ ফুল হয় সেই ফুলবিলাক মই ৰাখি থওঁ মানে ৰাখি মানে কি ধৰক কিছুমান মানুহে পূজা অৰ্চনাৰ কাৰণে বা কেতিয়াবা মঠ মন্দিৰত যাবৰ কাৰণে বিচাৰে সেই লো মানুহবিলাকক মই দিওঁ তাৰ পৰা ফুলৰ ফুলবোৰ আৰু ময়ো ব্যৱহাৰ কৰোঁ মন্দিৰত ক'ৰবাত গ'লে মই লৈ যাওঁ মন্দিৰত গ'লে মই লৈ যাওঁ আৰু মই বিক্ৰী নকৰোঁ ফুলবিলাক মই বিক্ৰী নকৰোঁ তেনেকে আৰু ফুলবিলাক তেনেকে আৰু মই কিছুমান যিবিলাক মানুহে বিচাৰে তেওঁবিলাকক দিওঁ আৰু ফলো লাগে সেই ফলবোৰ মই যিখিনি মোৰ প্ৰয়োজন সেইখিনি মই ৰাখোঁ বা খোৱা হয় যিখিনি মই ৰাখোঁ আৰু যিখিনি মই ভাবোঁ নালাগে বা আগতে খোৱা হয় যেতিয়া মানে খাই পেলাই ইচ্ছাও নোযোৱা হয় কেতিয়াবা কিছুমান ফল সেইবিলাক মই অলপ চলপ বিক্ৰী কৰি দিওঁ তেনেকুৱা আৰু